হয় ভালেই আছেনে ভালে আছোঁ বিহু আহি পালেহি হয় আহিব আমাৰ তাত নিমন্ত্ৰণটো থাকিলে বাকী পিঠা পনাৰ ব্য়ৱস্থা আপোনালোকৰ হৈছে আহিবা আহিবা একো নাই তাকে হেৰি গোটেই পৰিয়ালক লৈ আহিলে ভাল লাগিলে হয়

পিঠা তেনেকে মই ইমান এটা তাতে জড়িত নাই বাৰু তেনেকে মাহী মা তাৰ পিছত বৰমা গোটেইখিনিয়ে মিলি পেলাই বনাইছে তাৰে তিলপিঠা নাৰিকলৰ লাডু তাৰ পিছত তেলত দিয়া পিঠা ভাপত দিয়া পিঠা এইবোৰ বনাইছে

নাৰিকলৰ লাৰু তিলৰ লাৰু আছে আছে তিলৰ লাৰু নাৰিকলৰ লাৰু বনোৱা হৈছে তাকে নাৰিকল

আমিহে নাপালোঁ আৰু তেন্তে হ'লে যোৱা বাৰ খাবৰ কাৰণে

বাৰু বহুত ভাল লাগিল এই আহোঁতেই নহ'লে লৈ আহিব পাৰিবা একেলগে এইবাৰ যেতিয়া আহিবা পিঠাহে তাৰে নাৰিকলৰ লাডু বাৰু বনাইছে এটা চেনী দিয়া এটা মিঠৈ দিয়া একেলগে আহিলে খাই চাব পাৰিবা বাৰু চুজি দিয়াও বনাইছে চুজি লাৰুও বনাইছে তাকে লৈ আহিব ভণ্টী যদি আছে তেনেহ'লে লৈ আহিবা বাৰু হয়